আমি ঘৰত যেতিয়া ৰন্ধা বঢ়াত গেছ ব্যৱহাৰ কৰোঁ সেই সময়ত এল পি জি চিলিণ্ডাৰ লগোৱাৰ সময়ত আমি বহুত সাৱধানতা অৱলম্বন কৰা উচিত আৰু সেই সাৱধানতা এইকাৰণেই যে যাতে আমাৰ কোনোধৰণৰ বিপদ নহয় এল পি জি চিলিণ্ডাৰ যেতিয়া আমি গেছ বাৰ্ণাৰৰ লগত সংযোগ কৰোঁ তেতিয়া সেই পাইপৰ সেয়া লগত থকা ছুইচটো অফ ৰাখিব লাগে আৰু ইফালে বাৰ্ণাৰটোৰ নব যেকেইটা আছে সেইকেইটাও অফ কৰি থ'ব লাগে গতিকে আমি এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যি ভালেখিনি সাৱধানতা অৱলম্বন কৰিব লাগে আনহাতে ৰুমটোত যেতিয়া আ আমি গেছ চিলিণ্ডাৰ সংযোগ কৰোঁ গেছৰ লগ বাৰ্ণাৰৰ লগত তেতিয়া আমি লাই ৰুমটোৰ ভিতৰত থকা ছুইচবিলাক লাইটৰ ছুইচবিলাক অফ কৰি ৰখা উচিত আৰু সেই সময়ত দৰ্জা খিৰিকী খোলা ৰাখিব লাগে তে এইবিলাক কথা লৈ আমি সদায় মন সচেতন হোৱা উচিত আনহাতে গেছৰ চি বাৰ্ণাৰৰ যিবিলাক নব থাকে সেইবিলাক আমি সদায় অফ কৰিছোঁনে নাই সেইটোও লক্ষ্য ৰাখিব লাগে আৰু কা ৰন্ধা বঢ়া হোৱাৰ পিছত চিলিণ্ডাৰত যিটো নব থাকে সেই নবটো বন্ধ কৰিছোঁনে নাই সেই কথাটো আমি লক্ষ্য ৰাখিব লাগে সেইবিলাক কথা লক্ষ্য ৰাখিলেহে আমি বিপদৰ পৰা হাত সাৰি থাকিব পাৰিম তে আমি প্ৰত্যেক মহিলাই মহিলা বুলি নহয় প্ৰত্যেকজন ব্যক্তিয়ে গেছ চিলিণ্ডাৰৰ নব আৰু গেছ বাৰ্ণাৰৰ নব অফ কৰিছোঁনে নাই জ্বলোৱাৰ সময়ত জ্বলাইছোঁ তাৰপিছত যদি অফ কৰিছোঁনে নাই সেই কথাটো লক্ষ্য নাৰাখোঁ সচেতন নহওঁ তেনেহ'লে আমাৰ নানা ধৰণৰ বিপদ হ'ব পাৰে আৰু সেই বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে এই কথাবিলাকলৈ আমি লক্ষ্য ৰাখিব লাগে